অঁ হেল্ল' অঁ কওকচোন অঁ হয় অঁ মই পকা মিস্ত্ৰী নয়নমণি শইকীয়া অঁ কি কাম

অঁ ঠিক আছে কেতিয়াকৈ মাৰিব লাগিব অঁ মই এতিয়া কাম এটাত লাগি আছোঁ বাৰু এই হ'ব মই এইকেইদিনতে গৈ চাই আহিম বাৰু এই কিমান মাৰিব লাগিব মানে কিমান অঁ ঠিক অঁ ঠিক আছে বাৰু মই তেতিয়া হেৰি কি কি লাগিব আপোনালোকৰ চিমেণ্ট টিমেণ্ট লাগিব এইখিনি হিচাপটো অঁ অঁ অঁ ঠিক আছে বাৰু মই এই এতিয়া কোনোবা এদিনা এইকেইদিনতে গৈ আছোঁ গৈ পেলাই আপোনাৰ হিচাপপত্ৰখিনি দি দিম দি পেলাই কিমান কি হেৰি কৰিব লাগে মই বাৰু গোটেই লিষ্টখন দি থৈ আহিব লাগিব অঁ ঠিক আছে বাৰু মই গৈ আছোঁ এইকেইদিনতে অঁ ঠিক আছে বাৰু মই চাম বাৰু সোনকালেই কৰিবলৈ চাম অঁ হ'ব দিয়ক